হেল্ল' অঁ নমস্কাৰ বাইদেউ হয়নে অঁ কি কৰিছে

এই ঘৰতে অঁ মই এতিয়া খালোঁ

অঁ ঠাণ্ডা আপোনালোকৰ দোকান কেনেকুৱা চলিছে অঁ এতিয়া বন্ধ এতিয়া দোকানতে আছেনে ঘৰত নে ক'ত

বিক্ৰী গৈছেনে অঁ অঁ আপোনালোকৰ দোকানত কি কি চাইকেলনো আছে অঁ অঁ কিমান কিমান দাম হ'ব

অঁ ৰেঞ্জাৰ চাইকেল অঁ কিমান দাম হৈছে অঁ কিমান দাম অঁ অঁ অঁ বেবী চাইকেল অঁ অঁ এখন ল'ম বুলি ভাবিছোঁ দহ তাৰিখ মানে যাম বেবী চাইকেল অলপ কমাই দিব দামটো

ভালেই ভালেই আপোনালোকৰ ভালনে অঁ ভাত পানী ভালেই দেই আপোনাৰ

এনেই ঘৰ আপুনি অঁ

ৰহী সাঁজ ৰহী সাঁজ অঁ অঁ ভাত বনাইছে অঁ অঁ অঁ আজি মাছনে মাংস অঁ মই ঘৰতে আছোঁ অঁ

মাহঁতি কি কৰিছে

হেল্ল' মাহঁতি অঁ

ভালে ভালে অঁ দছ তাৰিখে যাম হ'ব দিয়ক তেন্তে আগবেলাতে যাম

অলপ সোনকালে যাম অঁ অঁ পাওঁ অঁ হ'ব দিয়ক তেন্তে অঁ অঁ কৰিম বাৰু